আমাৰ পানী ইয়াত অভাৱ হোৱা নাই আৰু ঘৰে প্ৰতি কুঁৱাও আছে কুঁৱাও আছে ঘৰে প্ৰতি আকৌ এফালে হেৰি দমকলো আছে আকৌ নতুন নতুন ঘৰ দুৱাৰবোৰ বনাইছে এতিয়া পথাৰে চথাৰে এইবোৰ মাটি চাতি পেলাই মেলি ঘৰ দুৱাৰ বনাইছে তাতো পথাৰৰ মাজত এতিয়া পানীৰ বাৰু সেইসমূহত দিগদাৰ হয় হ'লেও এতিয়া দমকল চমকল বহাই মেলি লৈছে তাতো এই পানীৰ এতিয়া অসুবিধা নাই আকৌ ঘৰে প্ৰতি মটৰো হ'ল ঘৰে ঘৰে এতিয়া আমাৰ নিজৰ ঘৰতেই আছে মটৰ ইনেই খৰালি দিনত অলপ কুঁৱাৰ পানীখিনি অকণ শুকায় শুকায় যদিও মানে তেনেকৈ নাটনি হোৱা নাই আৰু পানী মানে চলিয়েই থাকে গোটেই বছৰটো চলিয়েই থাকে পানী একো অভাৱেই হোৱা নাই পানী দুনিৰ বাৰু হেৰি তেতিয়াহ'লে এনেই মানে পানীৰ কষ্ট নাই আৰু ধুনীয়াকৈ চলি পুখুৰী চুখুৰীও আছে ওচৰত পুখুৰীও এই ভাল চাফা পানী হ'লে আৰু কিবা কিবি এনেকৈ বস্তা চস্তা এইবোৰো লেতেৰা বস্তা চস্তাও ধুব পাৰি ওচ পুখুৰীৰ কিনাৰতে আছে আমাৰ ঘৰৰ কিনাৰতে আছে আৰু হেৰি এনেই ভাল কাপোৰ তেনেকৈ ধুব নোৱাৰি মাছ চাছ এৰা চেৰাও থাকে তাতে লেতেৰা কাপোৰ কানি ধুব নোৱাৰি এই এনেই ভৰি মোচা হওক কিবা এটা হওক এনেকৈ ধুব পাৰি আৰু খৰাঙত আকৌ পুখুৰীৰ পানীখিনিও শুকাই যায় তেতিয়াহ'লে দিগদাৰে এই আৰু কাপোৰ কানি ধুবলৈ লেতেৰা কাপোৰ কানি এনেই আমি মটৰৰ পানীয়ে বেছি ব্যৱহাৰ কৰি আছোঁ আৰু এতিয়া চবৰ ঘৰে ঘৰে কুঁৱা চুৱাও আছে